হেল্ল' ভালে তোৰনো অঁ কলেজত বোলে কিবা এখন পাতিছিল ফেয়াৰৱেল অঁ যাম বুলি ভাবিছিলোঁ তুমি যাবানে নাই অঁ টাইমটো এটা বজাত নি কেতিয়া ডেটটো ডেট অঁ বাকী লগৰবিলাক আহিবনে নাই অঁ অঁ ত কি কিহেৰি যায় ভাবিছ অঁ কি ল'লি বাৰু

অঁ বাকী কিবা কি বস্তুবিলাক কি কি হ'ব ফাংচনবিলাক নাই নাই মইতো এনেই চাব যাম আৰু মাতিছে কাৰণে নালাগে দিয়ক নালাগে দিয়া আমি মই এনেই চাব যাম আৰু কি খোৱা বোৱাটো মই গম পোৱা নাই মই মাতিছে বুলি তোমাৰ তোৰ নাম্বাৰটো আছিল কাৰণে ফোন কৰিলো আৰু খবৰ পাতি ল'ব কি কি হ'ব মৃণালহঁতৰ খবৰে নাই দেখোন ক'ত থাকে এতিয়া আজিকালি হ'ব খবৰটো ল'ম বাৰু আছেই চাগে ইহঁতে কলেজ স্কুলত এতিয়াও নাজানো বাৰু ইমান বছৰ হৈ গ'ল যোৱা নাই খবৰ পাতি লোৱা নাই থাকিব লাগে স্কুলতে আৰু বাকী লগৰ ছোৱালীবোৰৰ খবৰ পাতিনো কি এজন কোনোবা আছিল নহয় এজনী ৰাাগিনী নামৰ ডান্স কৰিবনে নাই এইবাৰ এইবাৰ কৰিবনে নাই ফেয়াৰৱেলত ডান্স অঁ অঁ এই কি ক'লা কি ক'লা অঁ মিকমাহ মিকমাহ নাজানো আহিবনে নাই আহিব চাগে খবৰ পাতি নায়েই নহয় আজিকালি আজি তোৰ লগত তোৰ লগতো খবৰ পাতি নাছিলে তাকে বহুত ডাঙৰ হৈ গ'লোঁ আমি আছে তোৰনো তোৰ ঘৰত খবৰ পাতি অঁ অঁ যোৱা বছৰ আছে আছে আছে এইখন এতিয়াও হাণ্ড্ৰেড নহয় এশ পঞ্চাছ টকাত বহুত বছৰ হোৱা নাই যোৱা বছৰে গৈছিলোঁ অঁ একো নাই বাৰু বাকী কেইটামানত কেইটামানত ওলাবি কি নহয় পৰশি আছে পৰশি অঁ মোক ফোন কৰিবিচোন ওলাই যোৱা টাইমত অঁ আছে ভালে ঘৰত ঘৰততো ঠিকেই আছে বাৰু বাকী গম নাপাওঁ কিবা কৰি আছে এই খবৰেই নাপাওঁ নহয় আজিকালি ক'তবা থাকে বেছি নাম্বাৰ চাম্বাৰো নাই মোৰ তাত কালি এই পৰশি পৰশি ফেৰিয়েলৰ নামত লগ পাম চাগে সিহঁতক নাজানো আৰু চিংগাৰ চিংগাৰ তিংগাৰ কোনে আহিব জানা নেকি অঁ ভালেই ভাল ডাঙৰ প্ৰগ্ৰেম হ'ব মানে কিমান কিমান মান উঠিছে জানা নেকি নহয় কিমান মান উঠিছে বাৰু এইটো প্ৰগ্ৰামটোৰ কাৰণে কিমান উঠিছে জানা নেকি অঁ খোৱা খোৱা বস্তু চোৱা বস্তু ভালেই দিব চাগে পিছে এতিয়াতো দিয়া বাৰু ওলাবা ওলাবা টাইমত মোক ফোনটো কৰিবা তোমাৰ নহ'লে মোৰ গাড়ীত উঠি গুচি যাম আৰু আমি চাৰিজন একেলগত